আমাৰ অঞ্চলত আগতকৈ কেঞ্চাৰ ৰোগ বহা দেখা গৈছে যদি ইয়াক কাৰণ বুলি কওঁ হয়তো মাদক দ্ৰব্য আৰু গোটকা পেকেট এইবোৰ কাৰণতে এই কেঞ্চাৰ ৰোগটো বাঢ়িছে বুলি ভাবিছোঁ আমি যদি সেইটো কাৰণে হওক সৰু সৰু ল'ৰা ছোৱালীও এইবোৰত জড়িত হৈছে ডাঙৰক দেখি দেখি সৰু ল'ৰা ছোৱালীও এইবোৰ সেৱন কৰিবলৈ লৈছে গতিকে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এই বেমাৰৰ ৰোগ দেখা গৈছে কাৰণ এই কেঞ্চাৰটোৱে মানুহক হয়তো বহুত বিপদত পেলাইছে আৰু হয়তো এই মাদক দ্ৰব্যখিনি যদি নহ'লহেঁতেন হয়তো এই বেমাৰটোও আমাৰ ইমান বাঢ়িবলগীয়া নহ'লহেঁতেন কাৰণ এই এই বেমাৰে হয়তো মানুহক বা বহুত ৰোগীক মৃত্যু মুখত পৰিছে আৰু এই বেমাৰ হয়তো কেইবাভাগো হয় স্কিন কেঞ্চাৰ ব্লাড কেঞ্চাৰ বা ভিতৰত খাদ্য নলীয়ে দি এনেকুৱা ৰোগটো কিছুমান কেঞ্চাৰ দেখি দেখা গৈছে কাৰণ সকলো মাদক দ্ৰব্য চিগেট বিৰিৰপৰা ধৰি সকলো মাদক দ্ৰব্য মদ ভাং এনেকুৱা বস্তুখিনিয়ে আমাৰ কেঞ্চাৰ ৰোগত বাঢ়িবলৈ বঢ়া দেখা গৈছে বুলি ভাবিছোঁ আৰু